আমাৰ ভাৰতখনত বহুতো সংস্কৃতি আছে আৰু সংস্কৃতিৰ বহুতো সংস্কৃতিৰে মানে ভৰা আৰু মই হৈছো অসমীয়া আমাৰ অসমীয়াৰ বিহুটোৱেই বহুতে মানে আজিকালি গোটেই ভাৰততে মানে চিনি পোৱা হৈছে আমাৰ বিহুটো কালচাৰটো আমাৰ চিনি পোৱা হৈছে আৰু বহুতো যেনেকৈ গুজৰাটী মাৰাঠী গুজৰাটী মাৰাঠী কলকাতাৰ হয় এইবিলাক ফেচটিভেল ভাল লাগে মানে সেইবোৰৰ ইমান ধুনীয়াকৈ সিহঁতে উপস্থাপন কৰে তেওঁলোকৰ সংস্কৃতিটো আৰু তেওঁলোকৰ কালচাৰবোৰ আমাৰ ইয়ালৈ আহিছে আমাৰ কালচাৰটো তেওঁলোকৰ তাত গৈ পেলাই বহুখিনিয়ে ভাল ভাল মানে ৰেচপন পাইছে আৰু আমাৰ অসমীয়া বিহুটোক লৈ নো কি কম চবেই জানেই আৰু হয় ভাল লাগে কিছুমান আৰু গুজৰাটত হোৱা ইগলোৰ ফেচটিভেল আৰু আমাৰ বহুতো মানে কালচাৰেল প্ৰগ্ৰামবিলাক হয় তাত আমাৰ বিভিন্ন সংস্কৃতিবিলাক দেখুৱায় ভাল লাগে মানে টিভি চিভিটো দেখোঁ ভাল লাগে যোনবিলাক নেদেখোঁ জানি ভাল লাগে আৰু তেওঁলোকৰ সাজ পোচাক খাদ্য পাতি সেইবোৰ চায়েই ভাল লাগে আৰু ট্ৰাইও কৰো কেতিয়াবা যদি তেওঁলোকৰ নিচিনা হৈয়ে ভাল লাগে কিছুমান সঁচাই মানে সংস্কৃতিটোৱে মানে আমাৰ মানে ধৰি ৰাখে তেওঁলোকৰ কিছুমান কথা বতৰা মাতবোল ভাল লাগে মানে আজিকালি যেনেকৈ ফেচবুক ইনষ্টাগ্ৰাম এইবিলাকৰ জৰিয়তেও আমি বেলেগ এখন দেশৰ মানুহ এজনৰ লগত যোগাযোগ কৰি আৰু তেওঁলোকৰ মানে ভাষাবিলাকৰ প্ৰতিও আমি কিছুমান এট্ৰেকচন থাকে আৰু ভাল লাগে তেওঁলোকৰ কালচাৰবিলাক জানি আমাৰ কালচাৰবিলাকো তেওঁলোকক জনাই ভাল লাগে সেইয়ে আৰু মানুহৰ মাজত মানে তেনেকুৱা এটা আদান প্ৰদান থাকিলে ভালেই লাগে সেয়াই আৰু